অঁ হেল্ল'

অঁ হয় অঁ কওঁকচোন

জানো মই ইমানখিনি লক্ষ্য কৰা নাই বাৰু সিচোন আগৰ নিচিনাই খেলা ধূলাও কৰি থাকে অন্যমনস্ক হৈ কৰা দেখা নাই বাৰু আমি অঁ অঁ জানো ঘৰতচোন ঠিকেই ছবি তবি ঘৰতচোন ভালকেই আঁকি কৰি থাকে মই ইমান লক্ষ্য কৰা নাই বাৰু অঁ সি বাৰু এইকেইদিন অকণমান সেই কিবা কেতিয়াবা গান চান গাই থকা অকণমান শুনোঁ আৰু কেতিয়াবা নাচিও থাকে জপিয়াই থাকে সৰু ল'ৰা ঘৰতচোন ধুনীয়া ধুনীয়াকৈ আঁকি থাকে ছবিবোৰ ৰং চঙো দিয়ে ধুনীয়াকৈ আঁকে ল'ৰা মানুহৰ মন ধৰিব নোৱাৰি নহয় অঁ হ'ব বাৰু মই অকণ যত্ন কৰিম নাই নাই কেলৈ বেয়া পাম মোৰ ল'ৰাটোহে ভাল হ'বৰ কাৰণে তুমি কৈছা অঁ কি কৈছে অঁ অঁ পঠিয়াম পঠিয়াম

ৰাখিছোঁ তেতিয়াহ'লে